বিশেষকৈ আমাৰ গাঁওখনৰ ৰাস্তাটো অলপ ভাল কৰিব লাগিছিলে আজিকালি বহুত ৰাস্তাই চৰকাৰে বনাই বনালে আমাৰ মুখৰ আগৰ ৰাস্তাটো কিন্তু আজিলৈকে কেঁচাই হৈ আছে চৰকাৰে সেই সেই ৰাস্তাটো বনাই দিলে অলপ ভাল হ'লহেঁতেন ল'ৰা ছোৱালীবোৰ শিক্ষা ক্ষেত্ৰত যাবলৈ অহা যোৱা কৰিবলৈ সুবিধা হ'লহেঁতেন আৰু গাড়ী মটৰবোৰ চলাবলৈয়ো অকলো সকলো ল'ৰা ছোৱালীয়ে ভাল পালেহেঁতেন আৰু গাঁৱৰ যিবিলাক ভঙা পুল আছে ধৰ ৰাস্তা বেয়া আছে সেইবিলাক চৰকাৰে যদি কৰি দিয়ে ভাল ভাল হ'লহেঁতেন সকলো ধৰণৰ যেতিয়া যান্ত্ৰনাবোৰ অলপ আঁতৰি হয় ৰাস্তা পদূলিৰ কাৰণে আৰু চহৰখনৰ কাৰণেও আমাৰ চহৰখনত আমাৰ ইয়াৰপৰা যিবিলাক শিক্ষা মেট্ৰিক পাছ কৰি যায় সেইবিলাকৰ ক্ষেত্ৰত এখন ডাঙৰ ওচৰ দহ চাৰিশ দহ আঠ দশখন স্কুলৰ স্কুলৰ ভিতৰত এখন হাই ছেকেণ্ডেৰী ডাঙৰ হ'ব লাগিছিলে আৰু আৰু স্বাস্থ্যসেৱাৰ বিষয়ে ধৰ বহুতো বাৰু স্বাস্থ্যসেৱাৰ বিষয়ে আমাৰ ইয়াত ভাল হৈছে স্বাস্থ্যসেৱাৰ ফালৰপৰা অকণমান চাইছে এইবোৰে ৰেচন কাৰ্ড ধৰ ধৰি লওক হেৰি বেমাৰী কাৰ্ড এইবিলাক আদি কৰি দি বা স্বাস্থ্যসেৱাত অলপ চাইছে আৰু যাতে ভগৱানে অ' হেৰি চৰকাৰে আৰু যাতে এনেকুৱা আৰু সুবিধা কৰি দিয়ে যেন দিয়ে যেন আৰু পৰিবহণ ক্ষেত্ৰত আজিকালিতো ট্ৰেন্সপৰ্ট নাই চবতো প্ৰাইভেট গাড়ীয়ে আছে প্ৰাইভেট গাড়ীতে অহা যোৱা কৰিবলগীয়া হয় প্ৰাইভেট প্ৰাইভেট গাড়ীতেই যাতে ৰাস্তা পদূলিবোৰ অলপ ভাল হ'লে ভাল আছিলে আৰু আমাৰ ইয়াত ওচৰত বলখেলা ফিল্ড এখন আছিল বলখেলা ফিল্ডত ল'ৰা ছোৱালীৰ কাৰণে ধৰি লওক কিবা খেলাবস্তু অলপ দিবলৈ দিলে ভাল আছিলে আৰু ৰংগমঞ্চ এটাৰ প্ৰয়োজন ৰংগমঞ্চ এটা যদি দিয়ে তেও ল'ৰা ছোৱালীৰ কাৰণে কিবাকিবি এটা প্ৰগ্ৰেম পাতিবলৈ বা নৃত্যই কিবা কৰিবলৈ কাৰণে ভাল সুবিধা হ'লহেঁতেন আৰু আৰু জীৱনৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰৰ কাৰণে উন্নতি কৰিবলৈ বুলি চৰকাৰে যাতে ভাল ভাল সা সুবিধা পথ জ্ঞান আদি এইবিলাক দিয়ে যেন আৰু গাড়ী পদূলি তেল গাড়ী পদূলি যাতে তেল আজিকালি ডিজেল পেট্ৰলটো বহুত দাম হৈ আহিছে তাৰো যাতে অলপ হিচাপ কমাই মেলি যাতে মটৰ গাড়ী চাৰিবোৰ যান বাহনৰ কৰণৰ ভাড়াবিলাকো কমিলে কমিলেহেঁতেন তেতিয়া সকলো ল'ৰা ছোৱালী সা সুবিধা হোৱাহেঁতেন গাঁৱলীয়া মানুহ হাজিৰা কৰি খোৱা মানুহবোৰো দুই এটকা পইচা বাচিলেহেঁতেন উন্নতি হ'লহেঁতেন ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰিলেহেঁতেন সেয়ে চৰকাৰৰ প্ৰতি ভাল আক্ষেপ ৰাখিছোঁ যাতে ভৱিষ্যতে সকলো আক্ষেপবিলাক যিবিলাক আছে সেইবিলাক যাতে সুবিধা কৰি দিয়ক ল'ৰা ছোৱালীবিলাকক আশা উৎসাহ চব সকলো যাতে সামৰি সুবিধা কৰি দিয়ে সেয়ে চৰকাৰৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা তাৰপিছত চহৰখনৰ চহৰখনতো ভাল ভাল আমাৰ স্বাস্থ্যকেন্দ্ৰ আৰু কলেজ ভাল কলেজ ডাঙৰ ডাঙৰ কলেজ দৰকাৰ হয় আমাৰ এই দূৰৰ দূৰৰ ল'ৰা ছোৱালীবোৰ গৈ পিনি যাতে থাকি মেলি ভাল শিক্ষিত হ'ব পাৰে শিক্ষা ল'ব পাৰে সেয়ে ভগৱানৰ প্ৰতি ভাল চৰকাৰৰ প্ৰতি অনুৰোধ কৰিছোঁ